হেল্ল' কাষ্টমাৰ কেয়াৰ হয়নে মই এয়াৰটেল নাম্বাৰৰ পৰা কৈছোঁ মোৰ নাম্বাৰটো ছিক্স ডাবল জিৰ' টু ছিক্স এইট ওৱান ডাবল জিৰ' ছেভেন মই এই মাত্ৰ তিনিশ টকা ৰিচাৰ্জ কৰিছিলোঁ কিন্তু এতিয়ালৈকে সোমোৱা নাই আপোনালোকে কিবা চাই চেক কৰি দিয়কচোন